অঁ হেল্ল'

মই আপোনাৰ হস্পিটেললৈ কৰিছিলোঁ ৰিচিপশ্যনত থকা বাইদেউ হয় নহয় বাৰু অঁ এই মই মানে মোৰ মই মানে মই পেচেণ্ট হয় মানে মোৰ বহুত গা ভাল নাই মানে তাত আজি পাঁচদিন ছদিনমান মই ভৰ্তি হৈ আছোঁ তাত মানে এতিয়া মই মানে বৰ্তমান কোনো ডক্টৰ চক্টৰ নাৰ্ছ চাৰ্ছবিলাক সময়মতে নাহে মোৰ বহুত অসুবিধা হৈ পৰিছে এই দৰৱ পাতিও অসুবিধা হৈ পৰিছে এইবিলাকো অসুবিধা হৈ পৰিছে পেচেণ্ট থকা সেইটো কাৰণে আপোনালৈ মই ফোন মাৰিছোঁ আপুনি এতিয়া ছাৰহঁতক ক'বচোন সময়মতে আহিবলৈ ইয়াত মানে পেচেণ্টটো চাবৰ কাৰণে পেচেণ্ট পেচেণ্ট চাবলৈ কাৰণে আহিব আৰু দৰৱ পাতি কি আপোনালোকৰ হস্পিটেলত কোনো হেৰি নাই নেকি অসুবিধা হৈ পৰিছে মানে অঁ বহুত অসুবিধা হৈ পৰিছে মানে আমাৰ এতিয়া দৰৱ পাতিবিলাক আনিবলৈ হ'লে মানে মই আকৌ আপোনালোকৰ হস্পিটেলত তেনেকৈ যদি নাই বুলি জনা হ'লেতো ইয়াত পেচেণ্ট নেথাকিলোৱে হেঁতেন অঁ ডক্টৰো সময়মতে নাহে ডক্টৰ মানুহ সময়ত চাবহি লাগে বেমাৰীবিলাক কেনেকৈ আছে কেনেকৈ নাই চাবহি লাগে কোনটো সময়ত নাৰ্ছ আহিব লাগে কেনেকৈ হেৰি কৰিব লাগে সেইটো ডক্টৰে মানে হেৰি কৰিব লাগে আপোনালোকে সেইখিনি ছাৰহঁতক জনাব লাগে নহয় বাইদেউহঁতক চিষ্টাৰবিলাকক অঁ তেতিয়াহে মানে সময়মতে হস্পিটেলৰখনো হেৰি হয় মানুহ তেতিয়া আৰু পেচেণ্টবিলাকো বাঢ়ি যাব ধৰ তাত কেনেকৈ বহুত বোলো বা ভাল দেই হস্পিটেলখন তেতিয়া অসুবিধা হৈয়ো নপৰে তেনেকৈ পেচেণ্টটো বাঢ়িব তেতিয়া হস্পিটেলখো নাম হয় বোলে পায় ভাল মতে সিহঁতে চোৱা চিতা কৰে দেই ডাক্টৰবিলাকো অহা সময়মতে আহে সময়মতে বেজী চেজী দিয়ে নাৰ্ছবিলাকে আহি সময়মতে চোৱা চিতা কৰে পেচেণ্টবিলাকক সেইটো কাৰণে আপোনাক মই জনাইছোঁ কি কৰে আপুনি আপুনি ক'ব বাইদেহঁতক ছাৰহঁতক সময়মতে পেচেণ্টবিলাক চাবৰ কাৰণে অঁ সময়মতে আপুনি জনাওক অতি সোনকালে মানে নহ'লে পেচেণ্টবিলাক মানুহৰ হেৰি হৈ যাব নহয় পেচেণ্টবিলাক অঁ পেচেণ্টবিলাক ধৰক জনাওক হেৰি চিষ্টাৰাহঁতক ছাৰহঁতক তেনেকৈ হেৰি কৰিব লাগে নহ'লে মানে পেচেণ্টবিলাকে বহুত অসুবিধা হৈ পৰিছে হস্পিটেলখনত অসুবিধা হ'লে মানে মানুহৰ হেৰি হৈ যায় নহয় সময়মতে দৰৱ পাতি নেপায় বেমাৰ বেমাৰটো অলপ বাঢ়ি হেৰি হৈ আহে আপুনি তাত সেইকাৰণে আপোনালৈ ফোন মাৰিছোঁ হস্পিটেলৰ আপুনি ৰিচিপশ্যনত থাকে যে সেইটো কাৰণে আপোনালৈ ফোন মাৰিছোঁ আপুনি সোনকালে জনাই মেলি ছাৰ বাইদেউহঁতক কওক সোনকালে আহিবৰ কাৰণে অঁ সেইটোৱে আকৌ অঁ অঁ অঁ বিচনাতে আছোঁ বহুত মানে বেমাৰটো মানুহ হেৰি হৈ আছে নহয় ছাৰ বাইদেউহঁত সময়মতে বেজী দিবলৈ নাহে বেজী নিদিলে বেজী চেজীবিলাক দৰৱ চাতিবিলাক পাবলৈয়ো দিগদাৰি সেইটো কাৰণে ছাৰহঁতে বোলে এবাৰ আহি কিনে চা চোৱা চিতা কৰা হ'লে মানে কোনটো বেমাৰ কি দৰৱ দিব লাগে আহিলেহে গম পোৱা যাব নাহেই এনেই ভৰ্তি হৈ আছোঁ আৰু পেচেণ্ট হয় কিনে অঁ অসুবিধা পাইছে প্ৰত্যেকে অসুবিধা পাইছে কৈছে হস্পিটেলখনৰ বিষয়ে অঁ অঁ অঁ অঁ অঁ সোনকালে অতি সোনকালে কওক নহ'লে মানে পেচেণ্টটো পেচেণ্টবিলাক চুটি লৈ যাবগৈ আৰু এইখন হস্পিটেলত নাথাকিম বুলি কৈছে ছাৰ বাইদেউহঁতে যে ইমান মানে পেচেণ্ট চোৱাবিলাক অৱহেলা কৰে যে সেইটো কাৰণে মানে নেথাকোঁ বুলি কৈছে সেইকাৰণে আপোনালোকে অতি সোনকাল ছাৰ বাইদেউহঁতক জনাই মেলি হেৰি কৰক

অঁ অঁ চাওঁ বাৰু আপোনাক এতিয়া আপোনাক জনাইছোঁ জনোৱা মতে যদি আহে তেতিয়াহ'লে আপোনালোকৰ তেতিয়া হস্পিটেলত একো অসুবিধা নহয় যেন অঁ অঁ ঠিক আছে